মই প্ৰধানকৈ ক্ৰিকেট খেল আৰু ফুটবল খেল চাই ভাল পাওঁ আৰু সেই মেটচসমূহ মই টিভি ত চাওঁ নিজৰ বন্ধু বান্ধৱৰ লগত আৰু যদি অকলে থাকোঁ তেন্তে মই মোবাইলৰ অ' টি টি চেনেলতে চাওঁ